গ্ৰাম্যাঞ্চলৰ লোকক খেলে কেনেদৰে লাভাম্বিত কৰে সামাজিক ভা ভাৱ বিনিময় এই কথাটো ক'বলৈ গ'লে আমি বহুত কথাই আহি যায় এতিয়া আমি দেখিছোঁ গ্ৰাম্য অঞ্চলত গ্ৰাম্য অঞ্চলত আপোনাৰ ফিল্ড যোনটো আমাৰ খেলিবলৈ ব্যৱহাৰ কৰা ফিল্ড ফিল্ড মানে ফিল্ডৰ অভাৱ নাই হয়টো পথাৰ হওক খালী মুকলি পথাৰ হওক মুকলিত ঠাই হওক সকলোতে ফিল্ড ফিল্ডৰ অভাৱ নাই এই ফিল্ডৰ কাৰণে ল'ৰাবোৰ দৌৰি দৌৰিবলৈ সুবিধা পায় আন্তঃৰাষ্ট্ৰীয়ভাৱে খেলিবলৈও তেওঁলোকে সুবিধা ইয়াত গাঁৱৰ পৰাই আপোনাৰ যাবলৈ পায় গাঁৱত খেলি খেলিয়ে তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় ৰাজ্য়িক পৰ্যায় আন্তঃৰাষ্ট্ৰীয় পৰ্যায় সকলো ফালে খেলে লাভাম্বিত কৰে আমাৰ যেনে এতিয়া দূৰ লাভলীনা বৰগোহাঁই হওক গাঁৱ গাঁৱৰ পৰাই তেওঁ আজি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ যাবলৈ সক্ষম হৈছে সেইকাৰণে গাঁৱত সকলো গাঁৱৰ পৰাই যায় গাঁৱৰ গাঁৱত থাক গাঁৱত থাকিলে গাঁৱৰ ধূলি মাটি খেতি হওক সকলো কৰি তেওঁলোকৰ স্বাস্থ্য স্বাস্থ্যৰ ভাল ভাল বস্তু খাই তেওঁলোকে স্বাস্থ্য স্বাস্থ্যটো বহুত যতনে ৰাখি তেওঁলোক যতনে যতনে ৰাখি ৰাখিব পাৰে সেই ৰাখিবৰ কাৰণে তেওঁলোকে খেলে খেলৰ যোগেদি এই পুলিচৰ পুলিচেই হওক চি আৰ পি এফ সকলো পুলিচ পৰ্যায় হওক সকলো সকলো ক্ষেত্ৰত সুবিধা হয় সেইকাৰণে তেওঁলোকে এই এইবোৰ এইবোৰে এইবোৰতে তেওঁলোকে লাভাম্বিত লাভাম্বিত কৰে গাঁৱৰ লোকক এতিয়া গাঁৱৰ গাঁ গাঁৱৰ পৰা গৈয়ে গাঁৱৰ পৰা গৈয়ে সকলো ক্ৰিকেট খেলুৱৈ হওক ফুটবল খেলুৱেই হওক ফুট হয়তো ফুটবল খেল বেছিকৈ বেছিকৈ গাঁৱত খেলে কাৰণে ফুট ফুটবল খেল ফুটবল খেলৰ প্লেয়াৰ বহুত ওলাই গৈছে আপোনাৰ গাঁৱৰ পৰাই গাঁৱত গাঁৱৰ গাঁৱৰ পৰাই বহুত ফুটবল খেল ফুটবল প্লেয়াৰ ওলাই গৈছে আমি দেখিছোঁ হয়টো আজিও আমি এতিয়া খেল খেলোঁ ফুটবল খেলোঁ ভলীবল খেলোঁ গাঁৱৰ পৰাই খেলোঁ আমি গাঁৱত ঘৰ গাঁৱত থাকিয়ে আমি এই ফুটবল খেল ফুটবল খেল শিকিছোঁ সৰু পৰাই আমি সৰুপাই দেখি দেখি শিকিছোঁ ফুটবল খেল হওক ভলীবল খেল হওক বেডমিণ্টন হওক সকলো গাঁৱৰ পৰাই ওলাই গৈছে এইবোৰে আমাক লাভাম্বিত কৰে আগলৈ ওলাই যাবলৈ আপুনি এতিয়া আমি এই পুলিচত গাঁৱৰ পৰাই বহুত বহুত নিবনুৱা যুৱকে পুলিচত চাকৰি পাইছে গাঁৱত খেলি খেলিয়ে তেওঁলোকে সুবিধা পাইছে সেইকাৰণে ভাবোঁ আমি গা গাঁৱৰ ল'ৰাবোৰ তেনেকৈ লাভাম্বিত হৈছে গাঁৱৰ ল'ৰাবোৰ গাঁৱত থাকি থাকি আপোনাৰ ফুটবল ভলীবল খেলি খেলি দৌৰি দৌৰ দৌৰ মাৰি প্ৰেক্টিছ দৌৰ মাৰে ৰাতিপুৱা গধূলি ৰাতিপুৱা গধূলি দৌৰ মাৰি পুলিচত চাকৰি পায় পুলিচত চাকৰি পায় তেওঁ পুলিচত চাকৰি পায় তেওঁ লাভাম্বিত হৈছে এনেদৰে আপোনাৰ আজি কেৰম খেলেই হওক গাঁৱত খেলি খেলি তেওঁলোকে আন্তঃৰাষ্ট্ৰীয়ত খেলি লাভাম্বিত হৈছে গাঁৱত আজিকালি বহু ধৰণৰ খেল পাতে ফুটবল খেল পাতে ভলীবল খেল পাতে সকলো আপোনাৰ ডিষ্ট্ৰিক ৱাইজত পাতে ডিষ্ট্ৰিকত ডিষ্ট্ৰিক ডিষ্ট্ৰিকত চেম্পিয়ন হয় সব গাঁৱৰ প্লেয়াৰে গাঁৱৰ প্লেয়াৰ গাঁৱৰ পৰা গৈ গৈ সকলোৱে গাঁৱৰ পৰা গৈ গৈ খেলি খেলিয়ে তেওঁলোকে আজিৰ তাৰিখত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলিবলৈ সক্ষম হৈছে মই ভাবোঁ গাঁৱত থাকিলে সেইকাৰণে লাভাম্বিত হয় খেলুৱৈসকল এতিয়া গাঁৱৰ পৰা আগন্তুক দিনত আমি দেখিছোঁ বহুত প্লেয়াৰ ওলাই গৈছে এনেকৈ যদি সদায় গাঁৱতো গাঁৱতো বহুত সুবিধা কৰি দিব পাৰে তেন্তে আৰু লাভাম্বিত হ'ব গাঁৱত এতিয়া বহুত অভাৱ খেলিবলৈ হ'লে আপোনাৰ ক্ৰিকেট খেলিবলৈ হ'লে গ্ল'ভছৰ অভাৱ বলৰ অভাৱ ফুটবল খেলিবলৈ হ'লে নেটৰ অভাৱ বলৰ অভাৱ এই অভাৱবোৰ যদি নাইকিয়া হয় তেতিয়া আৰু আগবাঢ়ি যাব গাঁৱৰ গাঁৱৰ ল'ৰা ছোৱালী আৰু আগবাঢ়ি যাব আৰু লাভাম্বিত হ'ব এইখিনি ক্ষেত্ৰত এইখিনি ক্ষেত্ৰত যদি কোনোবাই দিহা পৰামৰ্শ অকণমান আগবঢ়াই লৈ যাব পাৰে তে তেতিয়া গাঁৱৰ ল'ৰা ছোৱালী বহুত আগবাঢ়ি যাব এতিয়া এতিয়া দেখিছোঁ এই যে এইখন চৰকাৰে আপোনাৰ অসম পুলিচত বহুত নিযুক্তি দিছে নিবনুৱা বহুত চাক বহুতে চাকৰি পাইছে তেওঁলোকে গাঁৱত খেলি খেলিয়ে তেওঁলোকে লাভাম্বিত হৈছে গাঁৱত এতিয়া গাঁৱত এতিয়া ল'ৰা ছোৱালীয়ে বহুতে চাকৰি পাইছে এই গাঁৱত খেলি খেলিয়েই পাইছে আমি ভাবোঁ সেইকাৰণে যে খেল খেলি থাকিব লাগে খেল খেলিলেহে আপোনাৰ খেল খেলিলেহে ল'ৰাবোৰ আকৰ্ষণ হয় এতিয়া চাকৰি পাইয়ে বহুতে দৌৰিবলৈ আৰম্ভ কৰিছে